অঁ পেহী অঁ অঁ অঁ হ'ব বাৰু অঁ মই খুৰীদেউহঁতক ক'ব লাগিব বাৰু কৈ পিনি তাৰপাছত অঁ মোৰ ল'ৱাটো ইস্কুললৈ গ'ল নহয় পেহী ইস্কুলৰপৰা অহাৰ পিছতহে যাব পাৰিম ইস্কুলৰপৰা অহাৰ ডেৰটা দুটামান বাজিব তাৰপৰা আজৰি হৈ পিনি ভাত খাই মেলি আজৰি হৈ তাৰপৰা লাহেকৈ যাব পাৰিম অকণমান মোৰ দেৰি হ'ব অঁ যাম বাৰু অঁ